অসমত বহুত মানুহে কৃষকে মানে গৰু গৰু যেনে গাহৰি যেনে হাঁহ কুকুৰা আদি পালন কৰে আৰু তেওঁলোকৰ ৰোগসমূহৰ বিষয়ে জানিবলৈ হ'লে মই গৰু বিষয়ে গৰু বিষয়ে দুটা ৰোগৰ কথা কওঁ এটা হৈছে মানে গৰুৰ মানে ভৰিত খোৰাত ঘা লগা সেইটোক কি বুলি কয় চবকা আমাৰ অসমীয়াৰ নিয়মত গৰু মানে যিটো ৰোগ হয় চবকা বুলি কোৱা ৰোগটোক কিছুমান মানুহে মানে গৰুটো বোকাত বান্ধি থৈ দিয়ে যাতে তাত মানে কোনো মাখি চাখি নপৰিবৰ কাৰণে বোকাতে মানে বান্ধি থৈ দিয়ে বোকাত বান্ধি থ'লে কি হয় তেতিয়া মানে যিডোখৰ মানে ভৰিটোৰ খোৰাটোত ঘা লাগে সেই ঘাটোত মানে মানে মাখি চাখি পৰিব নোৱাৰে দুদিন বা এদিন বান্ধি থৈ দিয়ে তেনেকৈও সেই ৰোগটো ভাল হয় আৰু কিছুমানে গৰু গৰুটোৰ ঘৰত ভালদৰে মানে ভৰিটো চাফা কৰি লৈ তাত মানে পটাছ পানীয়ে ধুই দিয়ে তাৰ পৰা কিছুমান অসমীয়া দৰৱ থাকে যেনে এইবিলাক আৰু পাতৰ দৰৱো থাকে তেনেকুৱা দৰৱ বান্ধিও কিছুমান ৰোগ ভাল কৰিব পাৰি গৰুৰ আৰু গৰুৰ আৰু এটা ৰোগ হৈছে কি সেইটো হৈছে মানে আই দেখা দিয়া আমাৰ অসমীয়া নিয়মত এনেকৈ মানে আমাৰ মানে এই ৰোগটো নিৰাময় কৰিবৰ কাৰণে মানে আইক মানে মানে পূজে আমাৰ ঘৰত তেনেকুৱাকৈ কৰে যে মানে গৰু প্ৰথমতে পিঠাগুড়ি খুৱাই গৰু পিঠাগুড়ি খোৱা বুলি কয় এইটো মানে মানে কি কৰে গৰখীয়া ল'ৰা কেটামানক মাতি আনে মাতি আনি প্ৰথমতে কল এঠোকা মানে কাটি আনি পকাই লয় পকাৰ পাছত পাঁচ দহটা ল'ৰা ছোৱালীক মানে গৰু পিঠা খুৱায় এই পিঠাগুড়িটো খুৱালে মানে গৰুৰ অসুখ ভাল হয় বুলি কয় এই পিঠাগুড়িটো খুৱাই আকৌ মানে গৰু গোহালিত গৰখীয়া ল'ৰা ছোৱালীক এই খুৱালে মানে মানুহে কয় যে এই ৰোগটো ভাল হয় সঁচাকৈ আমি পাইছোঁ যে এনে ৰোগ হ'লে গৰুৰ এই নিয়মখিনি কৰিলে আমাৰ মানে গৰুটো সুস্থ সবল হৈ উঠে ভাল হয় ৰোগবোৰ ভাল হয়